মোৰ এখন কাপোৰৰ দোকান আছে তাতে কাপোৰ তাপোৰ কাপোৰ চিলাই কৰোঁ মানে মোৰ কেইটামান শিকোৱা ষ্টুডেণ্ট আছে তেওঁলোকক শিকাওঁ তাৰপৰা এঘণ্টামান সিঁহতক ৰেষ্ট দিওঁ তো ছয় সাতটামান কাম কৰা মানুহ আছে সিহঁতক ডেইলি মাহেকত মজুৰি দিওঁ তাৰপিছত তেওঁলোকে যিমান পাৰে অৰ্ডাৰ মই সিমান লওঁ কামখিনি সিহঁতি কৰে মই মাজে মাজে শিকাই দিওঁ চকু দিবলগীয়া হয় আৰু তাৰপিছত কাম ভালদৰে কৰা হয় মাহটোত মই মিনিমাম পোন্ধৰ বিছ হাজাৰ মানে সিহঁতক দিবলগীয়া হয় তাৰপৰা নিজেও দুই এটা কৰোঁ বেছি ভিৰ হ'লে তাৰপিছত কাপোৰ কানি বিক্ৰীও কৰা হয় লগতে অৰ্ডাৰ লোৱা হয় আৰু শিকাওঁ তাৰপিছত সিহঁতক মানে ডেইলি কিবা এটা এটা দিবলগীয়াও হয় খোৱাৰ হেৰিটোত এঘণ্টা সময় ৰেষ্ট দিওঁ তাৰপিছত চাৰিটা বজাত আকৌ ছুটি দিওঁ ৰাতিপুৱা ন বজামানত সিহঁতে আহি পায়হি দোকানৰ তাৰপিছত মোৰ মাজে মাজে চাবলগীয়া হয় আৰু

তাতে আৰু দোকানখন ডাঙৰ কৰিম বুলি ভাবিছোঁ কিমানখিনি পাৰোঁ